হেল্ল' এইটো ধনশিৰি ৰেষ্টুৰেণ্টত লাগিছেনে অঁ হয় মই মানে অৰ্ডাৰ এটা দিছিলোঁ অঁ আলু পৰঠা দিছিলোঁ আৰু মোৰ পৰিয়ালৰ বাবে কিমান সময়ত দিবহি বাৰু অঁ ঠিক আছে আৰু আধা ঘণ্টা ন অঁ ঠিক আছে ঠিক আছে ৰাখিছোঁ বাৰু এতিয়া ধন্যবাদ